আমাৰ ঘৰত বিভিন্ন গছ গছনি আছে ফুল গছো আছে কিছুমান ফুল নুফুলা গ ফুলো আছে কিছুমান পাতাবাহাৰ ফুলো আছে সেইবিলাক গছ আগৰ দিন ৰাখিবৰ কাৰণে কিছুমান গছ ৰাখিবৰ কাৰণে মানে গুটিৰ পৰা কিছুমান নহয় কিছুমান ডাল পচাব লগা হয় কিছুমান গুটিৰ পৰাও হয় ডাল পচাব লগা গছবিলাকৰ পৰা যিবিলাক ডাল আমি ধৰি লওক গছ ফুল ৰুওঁ সেইবিলাকৰ পৰা কুমলীয়া ডাল কাটি আমি পচাওঁ ডালবিলাক ধৰোঁ কিছুমান গছতেই ডাল ধৰিব পাৰি অকণমান কাটি লৈ তাত গোবৰ অকণমান সানি পলিথিন এটা দি মেৰিয়াই দিলে গছজোপাত ডালটো ধৰা বুলি কয় আৰু কিছুমান গছৰ ডাল কাটি আনি য'ত নেকি পানী কম যায় কিন্তু পানীটো যায় কম পানী যোৱা ৰাস্তাতো আমি পচাই থওঁ তেনেকৈ আৰু তাৰ পৰা যেতিয়া গছজোপা পোখা মেলে যেতিয়া তাৰ ৰুব লগা সময় হয় তেতিয়া গছজোপা ৰুই আহি তাৰ পৰা উলিয়াই আনি নিৰ্দিষ্ট জেগাত আমি তেওঁলোকক ৰুওঁ আৰু কিছুমান ফুল গুটিৰ পৰাও হয় তেনেকৈ গুটি আমি পচাব লাগিব সময়ত তেওঁলোকক যেতিয়া পুলি ওলাব আৰু সেই পুলি গৈ নিৰ্দিষ্ট জেগাত ৰুব লাগিব তেনেকৈ আমি গছ গছনি অধিক কৰিব পাৰিম আজিকালি কিছুমান ফুল আগৰ ফুলবোৰ নাইকিয়াই হৈ গৈছেগৈ সেইবিলাক ফুলৰ সঁচ ৰাখিবলৈ হ'লে আমি কিছুমান পদ্ধতি এতিয়াৰ নতুন পদ্ধতিও ধৰি লওক আমি প্ৰয়োগ কৰিব লাগিব কিছুমান পুৰণা আগৰ দিনৰ মানুহবিলাকে ধেৰ আগৰ যোনবিলাক পাতাবাহাৰ বুলি কয় সেইবিলাক গছ নাইকিয়া হৈ গৈছেগৈ সেইবিলাক গছ ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব